হেল্ল' বাইদ' আমি শিৱসাগৰৰ পৰা কৈছোঁ নেশ্যনেল পাৰ্কখন চাব যাম বুলি ভাবিছোঁ মানস নেশ্যনেল পাৰ্কখন আপুনি অলপ সহায় কৰি দিব পাৰিব নে আমি আঠ দহজনমান যাম আৰু আৰু এই গাড়ী ভাড়া চাড়া কেখনিমান পৰিব তে থকা মেলাও আছে ন ব্যৱস্থা মই মোৰ বন্ধু যাম আমি আঠ দহজনমান হ'ব পাৰে কোন দিনা এ যাম আৰু দুই চাৰি দিনৰ ভিতৰত ধৰক আপোনাক ডে'টটো ক'ম আৰু কোন দিনা যাম অ' তেওঁ আপোনাৰ কলটো হ'ল্ডত থৈছে অনুগ্রহ কৰি